হেল্ল' ছাৰ মই সুৰেশৰ মাকে কৈ আছিলোঁ আপোনাৰ খবৰ ভালনে অঁ হয় মোৰ মানে ভাইটিৰ বিয়া আছে অঁ সেইটো কাৰণে আৰু সুৰেশৰ কেইদিনমান বন্ধ লাগিছিলে অঁ কেইদিনমান ছুটী লাগিছিলে নহয় আমাৰ বিয়া এক জানুৱাৰী মানত হ'ব অঁ এসপ্তাহ মানৰ ছুটী লাগিছিল

অঁ তাৰ কিবা ইম্পৰ্টেণ্ট কিবা পঢ়া শুনা হ'ব নেকি এসপ্তাত অঁ ছাৰ বহুত বহুত থেংক ইউ অঁ থেংক ইউ ছাৰ দেই অঁ ছাৰ থৈছোঁ